মোৰ ভাল ৰবীন দা আপোনাৰ কি কৰিছে এই একো নাই ইমান দিন হ'ল মনতে নাই নেকি পাহৰি গ'ল নেকি মোক অঁ আচ্ছা এইয়া কি কয় ৰাহুল দাৰ বিয়াত ইনভাইট কৰিছে নে নাই যাব না যাবি দে ময়ো যাম দে তই কোনদিনা যাবি মোৰ শ্বপিং মানে মই অহা কালি ভাবিছোঁ শ্বপিং কৰিব যাম মানে আজি মোৰ হাতত একদমেই টাইম নাই বুজিছনে নাই আজি মানে মোৰ কাম ইয়াতে কিবা এটা পৰি আছে কাম পৰি আছে সেই কাৰণে মই যাব নোৱাৰিলোঁ বাট মই কালি যাম দেই শ্বপিং কৰিব তই শ্বপিং কৰিলি নেকি কৰিছ কি কিনিলি এইবাৰ দে শ্ৱেৰৱানী কিনা নাই এই পাঞ্জাৱী এটা কিনিব লাগিব অ' নিপিন্ধ কিনা নাই মানে মোৰ কিনিব লাগিব মই ভাবিছোঁ এটা শ্ৱেৰৱানী কিনিম দে অঁ মোৰ ফোৰ হুইলাৰ এটা অহা কালি মই এটা ফোৰ হুইলাৰ ল'লোঁ না যোৱা কালি তই যাবি নেকি লৈছ নেকি ত বাইক লৈছ কি বাইক অঁ কাৱাছাকি জেড এক্স টেন আৰ অঁ আচ্ছা ই এম আইত ল'লি না অঁ আচ্ছা যিয়েই নহওক মোৰ লগত যাব পাৰিবি দে য' দে মই তোক উঠাই তাৰ পৰা লৈ ল'ম নে কি মই যেতিয়া যাম যোৱাৰ সময়ত তই ৰেডী থাকিবি মই তোক কল কৰিম তাৰ পিছত লৈ যাম দেই দেই